অঁ অঁ অঁ দোকানতে আছোঁ অ' কেনেকুৱা ভালনে উৱ কেতিয়া বিয়া অঁ অঁ হ'ব দিয়া এদিন আহা আহি কাপোৰখিনি চাই যোৱা এতিয়া তাৰমানে আজিকালিতো কাপোৰৰ বহুত ধৰণৰ হেৰি হৈছে কিছুমান কাপোৰ কিছুমান কাপোৰ এতিয়া কম ৰেঞ্জত পাই কিন্তু সেইটো মিক্স থাকে এতিয়া মোৰ তাত দুইটাই আছে যিটো একনম্বৰ শুৱালকুছিৰ যিটো সেইটো সেই পাট মুগা আছে

অঁ সেইটো পিঅ'ৰ যিটো শুৱালকুছিৰ সেইটো আছে সেইটো তুমি চাই লোৱা চাই ল'লেই তেতিয়া দাম দৰটো আহি যাব এতিয়া সেইটোৰ কাপোৰৰ কিন্তু দামটো বেছি আছে দেই সেইটো এতিয়াতে কৈ থ'লোঁ আৰু সেইটো দুইটা ফুলেই আছে এটা গুণাৰ ফুল আৰু এইটো বুটা বছা এইবিলাক গোটেইখিনি পাই যাবা সেইটো একো প্ৰব্লেম নাই কাপোৰৰ

সেইটো মোটা সেইটো মোটামুটি থাৰটি ফাইভ একদম টপ আৰু টপ কোৱালিটি অঁ কাপোৰটো চাই লওক কাপোৰটো কি ধুনীয়া কাপোৰ সেইটো এতিয়া আছে পোন্ধৰ হেজাৰ দহ হেজাৰ তেনেকুৱা ৰেঞ্জৰো আছে অঁ সেইটো কিন্তু গুনাৰ ফুল অঁ সেইটো গুনাৰ ফুল গোটেই বুটা বছা এইটো বৰ ধুনীয়া কাপোৰ আৰু সেইটো তাৰমানে আমি থাৰটি ফাইভ অকণমান কিবা এটা কৰি কম বেছ হ'ব আৰু সেইটো সেইটোতো আৰু কোৱাটো নহয় কিন্তু কাপোৰ কানিটো এনেকৈ ফোনত নহয় তুমি এটা সময় লৈ থাকিব সেইবিলাক এটা কাম কৰা তুমি এটা সময় লৈ অঁ অঁ হ'ব হ'ব আহা আহি চোৱা অঁ হ'ব দিয়া আহা আহিলে হৈ যাব